অ কোৱা এ আছোঁ হেৰি অ বিয়ালৈ যে যাম পিছবেলা সময়তে ওলাম একেলেগে যাম অ একেলেগে যাম চাৰিটামান বজাত ওলাবা নহ'লে অ অ হ'ব ৰৈ দিম আৰু কি পিন্ধি যাবা

অ অ অ অ অ অ অ হ'ব মই পাটৰে পিন্ধি যাম বুলি ভাবি উলিয়াই থৈছোঁ আৰু অ পাটৰ অ অ অ

অ ঠিক আছে অ অহ হ'ব লগতে যাম খালী দেই অহ অহ হ'ব